ঘৰতে পোৱা বস্তুৰে আমি নিজৰ ছালখন যত্ন যতন কৰিব পাৰোঁ হালধি হালধি আমি ব্যৱহাৰ কৰি আমাৰ ছালৰ উজ্বলতা বৃদ্ধি কৰিব পাৰোঁ আৰু হালধি ঔষধি গুণ থকাৰ বাবে আমাৰ ছালখনত ছালখন বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে আমাৰ অসমীয়া সমাজত হালধি বিভিন্ন ধৰণে ব্যৱহাৰ কৰে বিয়া সবাহত হালধি ব্যৱহাৰ কৰা হয় আৰু হালধিৰ লগত মাটিমাহ মিহলি কৰি সেই হালধি সেই মিশ্ৰণ যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি হয় তাৰ উপৰিও আমলখি আমলখিৰ সহায়তো আমি আমাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰোঁ জেতুকা জেতুকাৰ সহায়তো আমি আমাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে আমি জটিল ৰোগো জেতুকাৰ সহায়ত ভাল কৰিব পাৰোঁ আজিকালি এল'ভেৰা এল'ভেৰা ঘৰতে ৰুই মানুহে সেই এল'ভেৰা ব্যৱহাৰ কৰিও ছালৰ যত্ন ল'ব পৰা হৈছে